হেল্ল' এইটো আপোনাৰ মাছৰ হেৰিত লাগিছেনে বজাৰত অঁ আচ্ছা দাদা মোৰ মাছ লাগিছিলে আপোনাৰ লোকেল মাছ আপোনাৰ অকণমান বেছিকে লাগিছিলে এনে আপোনাৰ তাত কি কি ধৰণৰ মানে মাছ আছে লোকেল মাছ হয় হয় হয় আপোনাৰ মোক বাহু মাছ লাগিছিলে অঁ হয় আপোনাৰ মানে অলপ আপোনাৰ বিয়াৰ কাৰণেই লাগিছিলে বাৰু ত' হয় হয় হয় লাগিব ডাঙৰেই লাগিব বাৰু আপোনাৰ এনে দহ পোন্ধৰ কেজি হয় এনে আপোনাৰ দামটো কেনেকুৱা কিমান পৰিব হয় তেনেহ'লে ঠিকে আছে বাৰু এনে আপোনাৰ হয় আপোনাৰ এনে ঘৰত আপোনাৰ দি থৈ যায়নে আপুনি তাত আমি যা যাব লাগিব তালে আনিবলৈ আপোনাৰ পৰা

হয় হয় অঁ মই হয় আমাৰটো এতিয়া মানে বিয়াৰ হেৰিতে লাগি থকা হৈছে কামত ত' এইটো কাৰণে যাব পৰা ইমান সুবিধা নাই ত' আপোনালোকে আহি পেলাই দি থৈ গ'লে ভাল হয় আপোনাৰ হয় এইখনে বাৰু এইখনে বাৰু সেইটো চাই ল'ব পাৰি এনে আপোনাৰ কটা হেৰিটো আপোনাৰ তাতে আপোনালোকে কৰিবনে আমি কৰিব লাগিব আপোনালোকে ন ঠিকে আছে তেতিয়াহ'লে হয় হয় আমাৰ এইটো তেনেহ'লে আপোনাৰ দুদিন পিছত আপুনি মাছটো দিব আহিলে ভাল হয় হয় দুদিন পিছত আপোনাৰ আগবেলা দিবহি বাৰু হয় আগবেলা দিবহি হয় অ' কে অ' কে ধন্যবাদ অ' কে